পশুপালনৰ ক্ষেত্ৰত প্ৰথমে গৰুৰ কথাই কওঁ বাৰু গৰু সেউজীয়া ঘাঁহ খুৱাব লাগে সেউজীয়া ঘাঁহ উপৰিও মানে অমিতা খুৱাব পাৰি গৰুজনী পোৱালি দিয়াৰ মুহূৰ্তত তুমি গুৰ খুৱাব পাৰিবা অমিতা খুৱাব লাগে পলিচ খুৱাব পাৰিবা

তেতিয়া ডাঙৰ হয় সোনকালে তাৰপিছত ছাগলীৰ ক্ষেত্ৰত তুমি সেউজীয়া হাঁহ লতা দিব পাৰিবা ঘাঁহ দিব পাৰিবা তাৰপিছত সিহঁতেও সিহঁতকো চাপৰ দিব পাৰোঁ বুলি ক'ব দিব পাৰিবা ভিটামিনো খুৱাব পাৰি তাৰপিছত আকৌ হাঁহ কুকৰাক দিব পাৰিবা হাঁহক ধান দিলে সোনকালে ডাঙৰ হয় চাপৰ খুৱাব পাৰি পলিচো দিব পাৰি মাকৈ গোমধান সেইবোৰ খায় তাৰপিছত কুকুৰাকো দিব পাৰিবা তুমি চাউল ধৰা তুমি ব্ৰইলাৰ দানাও খুৱাব পাৰি ব্ৰইলাৰ দানা খোৱালৈ সোনকালে ডাঙৰ হয়

সেইবোৰ খোৱালে সোনকালে ডাঙৰ হয় তাৰপিছত মহো তেনেকৈ সেউজীয়া ঘাঁহ দল ঘাঁহ খায় এইবোৰ লতা চতা খায় আৰু সেউজীয়া বন খায় সেইবোৰ খালে বেমাৰ আজাৰো নহয় ভালে থাকে চাপৰ পলিচ চব খুৱাব পাৰি খুৱাবলৈ আৰু সোনকালে ডাঙৰ হয় ভাল হয় বেমাৰ আজাৰো নহয়